ঐ আজি পাছবেলাকৈ অকণমান ফুৰিবলৈ যাবা নেকি এই এই বৰপুখুৰীৰ পাৰতে অকণমান দুপাকমান খোজ কাঢ়িমগৈ বুলি ভাবিছোঁ ভৰি হাতবোৰ খুব বিষ হৈছে অকণমান খোজ চোজ কাঢ়ি দিলে অ খোজ চোজ কাঢ়ি দিলে অকণমান ভৰি হাতবোৰ ভাল হয়েই বা বিহুও পাইছেহি নহয় লগতে চাহ একাপ একাপো খাই থৈ আহিব পাৰিম আৰু ঘৰতনো কিমান ফিকা চাহখন খাই থাকিম আৰু খাবলৈয়ে নিদিয়ে এইসোপাই গাখীৰ চাহো খাবলৈ নিদিয়ে চেনীও খাবলৈ নিদিয়ে সেইকাৰণে যাব লাগিব আৰু এই আৰু এটা শুনাচোন শুনা ৰ'বা ফোনটো নাকাটিবা আকৌ কেলৈনো কাটিব লৈছা